হয় জমেট' হয়নে হয় মই অনামিকা বৰুৱাই ক'লো অঁ মই দুঘণ্টামান আগত আপোনালোকৰ তাৰপৰা এটা হয় খাদ্য অৰ্ডাৰ কৰিছিলো মই অৰ্ডাৰ কৰিছিলোঁ গাহৰি কিন্তু আপোনালোকৰ তাৰপৰা প্ৰভাইড কৰিছে ব্ৰইলাৰ আৰু হয় এইখিনি কথা মানে গুৰুত্ব দিয়াতো জৰুৰী তাত যোনে পেকিং কৰে বা অৰ্ডাৰ লিষ্টখনত অৰ্ডাৰটো কেনেমতে আহিছে কি অৰ্ডাৰ দিছে বা মই পেকিং কৰিছোঁ কি সেইটো বস্তু গুৰুত্ব দিয়াতো জৰুৰী

হয় আমি ব্যস্ত থাকোঁ বনাবলৈ সময় নহ'লে ভোকত আছিলো কিবা এটা খাম বুলি অৰ্ডাৰ কৰিছিলো ভাল কিবা এটা আহিব বিশ্বাসী এপছ যিহেতু হয় ভাল খানা আহিব খাম আমি তৃপ্তিৰে সেইটো বুলি অৰ্ডাৰ কৰিছিলো কিন্তু আহিলে কি অত্যাধিক তেল ব্যৱহাৰ কৰিছে মচলাৰ কথা ক'বই নালাগে বহুত বেছি জ্বলা ব্যৱহাৰ কৰিছে এইবিলাক স্বাস্থ্যৰ পক্ষ্যেই মানে একদমেই হানিকাৰক হয় আৰু ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে খাব পৰা নাই আৰু পেকিং ইমানেই বেয়া দিছে কি ক'ম আৰু পেকিং আৰু তেওঁলোকে কোনো ধৰণৰ চামুচ দিয়া নাই ইয়াতে টিচু দিয়া নাই টিচু দিব লাগে আৰু পেকিঙৰ বাহিৰত মানে একদম তেল মচলা গোটেই হয় বিয়পি আহিছে কোনো মানে চিজিল নহয় হয় ডেলিভাৰী বয়জনে সময়ত আহি মোক দিছেহি বস্তুটো সেইটো তেওঁৰ দোষ নহয় যোনে পেকিং কৰিছে সেইটো কথাত গুৰুত্ব দিব লাগিছিলে যে অৰ্ডাৰ কৰিছে কি তেওঁলোকে খাব কি বিচাৰিছে প্ৰয়োজন কি তেওঁলোকৰ সেইটো গুৰুত্ব নিদি তেওঁলোকক হয় সেইটোত কনচিয়াচ নহয় তেওঁলোকৰ নিজৰ মন মৰ্জিৰ মতে পেকিং এটা কৰি দি পঠাইছে

সেইটো কথা নহয় এইটো কমপ্লেইন কৰিবলৈ আপোনাক মই কমপ্লেইন কৰিবলেই ফোন কৰিছোঁ আমি ব্যস্ত থাকোঁ কেতিয়াবা বনাবলৈ সময় নাথাকে ভোকত আহোঁ ইমান বিশ্বাসী এপছ এটা যিহেতু ভাবোঁ অঁ ভাল খানা দিব আমি খাম ভালকৈ ভোক গুচিব সেইটো বুলিয়েই অৰ্ডাৰ কৰিছিলো কিন্তু হয় কি আডাৰৱাইজ বিশ্বাসটোৰ কোনো মানে ভেল্যুৱেই নাথাকে সেইটোৱে অঁ সেইখিনি কথা আপোনালোকে মানে একদম কাইণ্ডলি গুৰুত্ব দিব মানুহৰ এইবিলাক হেলথ হেলথৰ কথা থাকে ন খাদ্যৰ ওপৰত ঠিক তেওঁ তেওঁ মোক একদম ডেলিভাৰী বয় ক'ব লাগিব তেওঁৰ ব্যৱহাৰ ভাল তেওঁ সময়ত আহি মোক বস্তুটো জমা দিছে সেইটো তেওঁৰ হেৰি নহয় তেওঁ এক্সচেঞ্জ কৰা নাই তাত এড্ৰেছত মোৰ নাম আছে ঠিকনা আছে সেইটো কেনেকৈ ভুল হ'ব বেলেগৰ হেৰি আহিব সেইটো তেওঁৰ ভুল নহয় আপোনালোকৰ তাৰপৰাই ভুল হৈ আহিছে পইচা দিছোঁ পে'মেণ্ট কৰিছোঁ কৰাৰ পিছত যদি ইমান এটা বেয়া খানা আহে কেনেকৈ খাম কওক সেইটো যুক মানে সেইটো কোনো যুক্তিয়েই নাই ইয়াত আপুনি মোৰ লগত তৰ্ক কৰাৰ সেইটো আপুনিও গুৰুত্ব দিব লাগে বা যোনখিনি ষ্টাফ ৰাখিছে সেইখিনি তেওঁলোকে গুৰুত্ব দিব লাগে যে এইখিনি বস্তু হয় অৰ্ডাৰ লিষ্টখন ভালকৈ চাবা চোৱাৰ পিছত তোমালোকে পেকিং কৰি প্ৰভাইড কৰিবা বেলেগৰ পাৰ্চ হেৰি আহি ইয়াত দিয়াৰ কথাই নহয় এইটো মোৰ মোৰ হয় এইটো মোৰ নাম এড্ৰেছ গোটেইখিনি লিখা আছে তাত তাৰপিছতো আৰু এই যে কিছুমান খানাৰ পৰা মানুহৰ বেমাৰ হয় এই এইবিলাক কথাতেই নিউজবিলাক যে মাজে মাজে বাজে হয় এইটোৰ কথাতে হয় এইবিলাক সমস্যা এইখিনি আচলতে আপোনালোকে বুজি পোৱাতো উচিত মানুহখিনিয়ে গুৰুত্ব দিয়াতো উচিত আৰু বনোৱা মেলা ইমান মছলা ব্যৱহাৰ কৰে ইমান জ্বলা ইমান তেল ব্যৱহাৰ কৰা হয় ইমান বিশ্বাসী এপছ এটাত আপোনালোকক কিমান হাজাৰ হাজাৰ মানুহে আপোনালোকক বিশ্বাস কৰি খানা অৰ্ডাৰ কৰে খায় আপোনালোকৰ পৰা তাৰপাছত যদি এনেকুৱা এটা হয় কি হ'ব বাৰু কওকচোন কেনেকৈ বিশ্বাস কৰিম মই আপোনালোকৰ ৰেগুলাৰ কাষ্টমাৰ বুলি ক'লেও ভুল নহ'ব মই প্ৰায়ে আপোনালোকৰ পৰা অৰ্ডাৰ কৰোঁ তাৰপিছতো যদি আৰু এনেকুৱা হ'বলৈ হয় হয় মই কমপ্লেইনে কৰিছোঁ আপোনাক নাই নাই নাই সেইটো কথা নহয় সেইটো কথা নহয় এইখিনি গুৰুত্ব দিয়াতো জৰুৰী আপুনিও গুৰুত্ব দিয়াতো জৰুৰী কাইণ্ডলি অঁ কাইণ্ডলি আপোনাক মই কৈছোঁ এইখিনি কথা গুৰুত্ব দিব মোৰ লগতে মানে সমাজৰ আন দহজন মানুহৰো এনেকৈ অপকাৰ হ'ব এইবিলাক লিভাৰ প্ৰব্লেম হ'ব ইমান তেল মছলা যদি মানুহে খাবলৈ হয় ষ্ট'মাক প্ৰব্লেম হ'ব এইটো কথা আপোনালোকে গুৰুত্ব দিব প্লিজ অনুৰোধ কৰিছো মই হয় তাত যোনখিনি আপোনাৰ তাতে ষ্টাফ আছে তেওঁলোককো বনোৱা যোনখিনি কুক আছে সেইখিনিকো তেওঁলোককো আপুনি জনাব হয় ভালকৈ মানে চাফা চিকুনকৈ বনাওক নৰ্মেলি খাদ্য বনাওক মানুহে খাই ভাল পাব যাতে তেতিয়া আপোনাৰ এপছটোৰ এটা নাম হ'ব হয় ঠিক আছে ঠিক আছে সেইখিনি গুৰুত্ব দিব ঠিক আছে হ'ব ৰাখিছো দিয়ক